অঁ জ্যোতিকা বাইদেউ হয়নে বাৰু অঁ মই মানে কি ইয়াৰে মানে মানুহ এজনৰপৰা মানে আপোনাৰ নাম্বাৰটো লৈছিলোঁ মানে মই মানে গুৱাহাটীৰপৰা আহিছিলোঁ মানে মানে গুৱাহাটীৰপৰা অহাৰ পাছত মই মানে এতিয়া বৰ্তমান গোলাঘাটত আছোঁহি গোলাঘাটত মানে এই মানে এটা কথা জানিব বিচাৰিছোঁ যে এই এ এছ টি চি ট্ৰেঞ্চপৰ্ট এ এছ টি চিৰ এ এছ টি চিৰ ওচৰত মানে থাকিব পৰা কিবা ৰূম আছে নেকি ল'জ

হয় হয় হয়

বাৰু বাৰু দিয়ক ঠিক আছে দিয়ক ধন্যবাদ অঁ মোৰ নামটো ঋতুপৰ্ণ গোহাঁই ঠিক আছে মই আকৌ যদি প্ৰয়োজন হয় আপোনালৈ আপোনাৰ লগত কণ্টেক্ট কৰিব পাৰিম নে বাৰু ঠিক আছে মই কণ্টেক্ট কণ্টেক্ট কৰিম বাৰু আপোনাক অসুবিধা হ'লে মানে ঠিক আছে দিয়ক